আমাৰ অঞ্চলটোলৈ বাহিৰৰপৰা মানুহ ভ্ৰমণ কৰিবলৈ অহাটো বহুতেই প্ৰয়োজনীয় বুলি মই ভাবোঁ কাৰণ আমাৰ অঞ্চলত বহুতো বেলেগ অঞ্চলতকৈ আমাৰ অঞ্চলটো বহুতেই পৃথক ক'বলৈ গ'লে বহুতো নেদেখা বস্তু নোপোৱা বস্তু পোৱা যায় কেতিয়াবা কেতিয়াবা আমাৰ অঞ্চলত বনৰীয়া হাতী বাঘ এইবিলাকো ওলায় আগৰ দিনৰ ৰজাসকলৰ কিছুমান বস্তু আমাৰ অঞ্চলত দেখা পোৱা যায় যেনে ৰজাবাৰী ৰজা পুখুৰী ইত্যাদি বহুতো ধৰণৰ আমাৰ গাঁৱত আমাৰ অঞ্চলত নেদেখা কিছুমান বস্তু আছে সেইবিলাক চাবলৈ বাহিৰৰপৰা মানুহ ভ্ৰমণ কৰিবলৈ আমাৰ অঞ্চললৈ অহাটো উচিত বুলি মই ভাবোঁ আৰু আমাৰ গাঁৱৰ যিটো মিলাপ্ৰীতি এইটো মিলাপ্ৰীতি চাগে আন কোনো গাঁও বা অঞ্চলত দেখা পোৱা নাযাব ইজনে ইজনক সহায় কৰা ইজনে সিজনক সহায় কৰি ভাল পোৱা মিলাপ্ৰীতিৰে থকা এইবিলাক চাগে আৰু বেলেগ গাঁও বা অঞ্চলত দেখা পোৱা নাযাব আৰু আমাৰ অঞ্চলত এখন বহুত ডাঙৰ হাবি বা অৰণ্য বুলি ক'লেও বেয়া নহ'ব এখন দেখিবলৈ পোৱা যায় তাত বহুতো বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ গছ লতা কিছুমান বহুতো বনৌষধি গছ বন আদি পোৱা যায় আৰু তাৰ ইয়াৰ ফলত মানুহে বহুতো নজনা কথা জানিবও পাৰিব আৰু আমাৰ অঞ্চলত প্ৰায় চাহ বাগান বেছিকৈ দেখা পোৱা যায় এইবিলাক চাবলৈ আহিলে মানুহে বহুতো হয়তো আমাৰ মতে বহুতো নজনা কথা দুই এটা জানিবও